মোৰ হাঁহ আৰু কুকুৰা আছে প্ৰতিদিনে মানে যিটো মানে সেহেঁতৰ কাৰণে ভাল কৰিব লাগে জন্ম হোৱাৰ পাছতে মানে ঘৰতে যেতিয়া পোৱালিটো প্ৰথম প্ৰথম ওলায় ওলোৱাৰ পাছত সিহঁতক তিনিদিনমান খাবলৈ গৰম পানী দিওঁ মানে যাতে একো বেমাৰ আজাৰ নহয় ঠাণ্ডা পায় তাৰপাছত সিহঁতক দুদিনমান প্ৰথমে সৰু সৰু চা সৰু হৈ থাকোঁতে মানে এইবিলাক চাউল জাৰোঁতে যিবিলাক মানে খুন্দু চাউল বুলি কয় ন সেইবোৰ আহে সেনেকে খুন্দু চাউল সিহঁতক খাবলে দিয়া হয় দিয়াৰ পাছত লাহে লাহে যেতিয়া বস্তুটো মানে পোৱালিটো ডাঙৰ হৈ আহে তেতিয়া ইলাত বুলি এটা দানা আছে দানাটো কিনি আনি খুৱাওঁ আৰু ইভাগে ঘৰতে আমাৰ যিবোৰ থলুৱা ধান তুঁহ গুড়ি এনেকে চটিয়াই মেলি দিয়া হয় আৰু আৰু লগতে যিবিলাক কণী পাৰে ন কণীৰ পৰা এনেকে কণীও মানে বিকা হয় ডেইলি মানে দছ পোন্ধৰজনী কুকুৰা আহে কণী পাৰিলে সেনেকে দছ পোন্ধৰটা কণী বিকা হয় ঘৰতে মানুহ লগাই দিয়ে মানুহজনে এনেকে বিকা হয় আৰু মাহে তিনি মাহৰ মূৰে মূৰে যিটো ভেকচিন দিব লাগে ন প্ৰতিশোধক ভেকচিন সেইটো ভেকচিন আনিও দিওঁ ঘৰতে লগতে ভেকচিন দিয়াৰ উপৰিও যে ডাঙৰ হয় দানা চানা খুৱাও এনেকে আৰু লগতে মোৰ ব্ৰইলাৰ ফাৰ্মো আছে সৰু সুৰাকে ব্ৰইলাৰ ফাৰ্ম মানে যেতিয়া পোৱালিটো আহে প্ৰথম দিনাখন এনেকে প্ৰথম কেতিয়াবা চেনি পানী কেতিয়াবা গুৰ পানী এনেকে দিয়া হয় খাবলে চেনি দিওঁ যদি চাৰিদিন গুৰ পানী দিওঁ চাৰিদিন তাৰপিছত মানে ষোল দিনৰ নম্বৰ দিনাখন এটা দৰৱ দিব লাগে মানে বস্তুটো যাতে একো বেমাৰ আজাৰ নহয় ভাল হৈ থাকিবলৈ এনেকে দৰৱ ভেকচিন দিয়া হয় ভেকচিনৰ লগতে সিহঁতৰ মানে যিটো বস্তুটো ব্ল'ড আহে ন ভিটামিন চিটামিন এনেকে কিবাকিবি মানে দৰৱ আছে ব্ৰতন ধৰক কিবাকিবি এনেকে দৰৱ আছে সেইবিলাকো খাবলে দিয়া হয় দিয়াৰ পাছত পঁচিছ দিনলৈকে সিহঁতক মানে দছ পোন্ধৰ দিনলৈকে সিহঁতক এটা মানে ঘৰ বান্ধি মানে ধুনীয়াকে টিউবৱেল দি ঘৰৰ ভিতৰতে ৰখা হয় ন ৰখাৰ পাছত ঘৰতে সেনেকে তিৰপাল দি ৰখা হয় ভিতৰত সুমুৱাই থৈ দিয়া হয় তাৰপাছত দছ পোন্ধৰ দিন হৈ যোৱাৰ পাছত সেই ঘেৰটোৰ পৰা উলিয়াই সিহঁতক ডাঙৰকে যিবিলাক টিঙৰ টিঙে এনেকে মানে গোল গোল ৰাউণ্ড বান্ধি মানে ডাঙৰ ডাঙৰ পোৱালি ঘৰ থাকে ন এনেকে দিয়া মানে থাকিবলে দিয়া হয় সিহঁতক সোমাই তাতে ঘৰটোত ঘৰটোত থকা পাছত দছ পোন্ধৰ দিন হৈ গ'ল ন তাৰপাছত পঁচিছ দিনলৈকে সেই ঘৰটোত থকা হয় তাতে আমি ব্ৰইলাৰ পুহিবলৈ মানে এনেই মাটিতটো পুহিব নোৱাৰি চিম্পুললি তাত এটা মানে কাঠ গুড়া থাকে কাঠ গুড়া আৰু ধানৰ যিটো পটান দুইটাক মিলাই মানে ভুচি বুলি কোৱা হয় দেই সেই ভুচিটো মানে ধুনীয়াকে ৰাউণ্ড কৰি তাৰ ভিতৰত দিব লগা হয় ভুচিটোত ভুচিটো মানে বেয়া নহ'বলে ৰেগুলাৰ মানে কি কৰিব লাগে দানা পানী দিওঁতে দানা পানী দিয়াৰ আগত বস্তুটো খুচুৰিব লাগে খুচৰাৰ পাছত ধুনীয়াকে সমান কৰি আকৌ পানী ষ্টেণ্ডবিলাক দি মানে তাতে ষ্টেণ্ডবিলাকত ডিংকাৰ ডিংকাৰ থ'ব লাগে ডিংকাৰটো থোৱাৰ পিছত আৰু যোনবিলাক দানা দিয়েনো সেইবিলাকো ওপৰে দাঙি লোৱা সাধাৰণতে খুচৰি এটোৱাৰ পিছত সেইবিলাক তললে নমাই আকৌ ধুনীয়াকে দানাটো দি কুকুৰাবিলাকক খাবলে নমাই দিয়া হয় বস্তুটো বেয়া নহ'বলে সাধাৰণতে তিনি চাৰিদিনৰ মূৰে মূৰে স্প্ৰে কৰি থকা হয় স্প্ৰে'টো কৰোঁতে সাৱধান হ'ব লাগিব আমি মুখত যাতে মাক্স যাতে স্প্ৰে'টো যাতে একো আমাৰ নাকত গোন্ধ নালাগে মানে গা চালে যাতে নপৰে সেইকাৰণে নিজে ধুনীয়াকে থাকিব লাগিব আৰু কুকুৰাবিলাককো সুস্থ কৰি ৰাখিবলে সিহঁতক তিনি চাৰিদিনৰ মূৰে মূৰে স্প্ৰে' কৰিব লাগে স্প্ৰে স্প্ৰেটো কৰিবলৈ দৰৱ পাই দৰৱটো লগাই মানে স্প্ৰে' কৰা হয় এতিয়া ব্ৰইলাৰবিলাক সাধাৰণতে লোকেলৰ নিচিনা নহয় সিহঁতক বহুত আপদাল কৰিব লাগে এতিয়া মোৰ মানে ব্ৰইলাৰো চাব লগা হয় লোকেলো চাব লগা হয় এতিয়া লোকেলটো যোনটো মানে কুকুৰা হাঁহ এইবিলাকো বিক্ৰী কৰাও হয় মাংস কৰি এনেকে অৰ্ডাৰ লোৱা হয় দোকানত কেতিয়াবা দোকানত অৰ্ডাৰ যেতিয়া আহে মানুহজনে সেইবিলাক কৰি দিয়ে দি মেলি অৰ্ডাৰ লৈ পিনে সেনেকে বিক্ৰী কৰি ঘৰখন চলাওঁ লগতে ব্ৰইলাৰ মানে মাহে মাহ মানে ডাঙৰ হ'বলে দ মানে প্ৰথম আৰম্ভণিৰ পৰা পঁয়ত্ৰিছ চল্লিছ দিন লাগি যায় তেতিয়ালৈকে দানাও খুৱাই থাকিব লগা হয় দানা খোৱাওঁতে আচলতে যিবিলাক লোকেল কুকুৰা নহয় এইবিলাক কুকুৰাৰ নিচিনা নহয় লোকেল কুকুৰা দানা খোৱাৰ দানা দিবলে মানে সহজ এতিয়া যিবিলাক আমাৰ পথাৰত খেতি কৰোঁ যে ধান ধানটো মৰণা মৰা হয় মৰণা মৰাৰ পাছত যোনটো ধান হয় ধানটো চিতিয়াই দিব পৰা যায় আকৌ ন নহ'বা ধান মৰাৰ পাছত যিটো চাউল কুটোৱা হয় ন ধানটো কুটোৱা হয় সেই চাউলো সাধাৰণতে ছিটিয়াব পৰা যায় সেনেকে কৰিও মানে চলিব পৰা যায় মানুহে কণী কুকুৰা কণী ঘৰতো খোৱা হয় আৰু বিক্ৰীও কৰা হয় মাহে সেনেকে বিকি পইচাও পাওঁ ভাল ইমানকিটা সেই পইচাই মই ল'ৰাক মই পোহপাল দি আছোঁ স্কুলৰ ফিজ আদি কৰি সকলো দিওঁ স্কুলৰ ফিজ দিওঁ দিব লগাও হয় আৰু এতিয়া ব্ৰইলাৰ যিটো বস্তু ব্ৰইলাৰটো আপদাল কৰোঁতে যিটো প্ৰথমৰ পৰা হয় ন

খুব ধুনীয়াকে ধুই ভালকে ধুই পটাত পিচি ধুনীয়াকে চেনীৰ লগত মিক্স কৰি খোৱাব লাগে তেতিয়াহে মানে ব্ৰইলাৰ কুকুৰাটোৱে

এই কিটনী বেমাৰটো হ'লে মানে কুকুৰাটো মানে প্ৰায় বচাবলে দিগদাৰ হয় দেই পোন্ধৰ বিছ দিনলৈকে মানে মৰ্টেলিটি বাৰ্থ আহি মানে হৈ থাকে মানে তাতে মানে বচাবলে হ'লে কিটনী যিটো মানে আমাৰ মানে গাঁওবিলাকত সাধাৰণতে পোৱা যায় দুপৰ টেঙা পাত এই দুপৰ টেঙা পাতটো আনি খুন্দি ধুনীয়াকে পানীৰ লগত মিক্স কৰি খুৱাব লাগে খোৱাৰ পাছত যিটো বস্তু কুকুৰাটোক খাবলে দিয়া হয় ন ডিংকাৰ ওপৰত খালে মানে যিটো খোৱা হয় খাই বৈ কেতিয়াবা আপোনাৰ ভাল হওঁতে পোন্ধৰ দিন লাগে আৰু কেতিয়াবা ভাল হ'বলৈ পঁচিছ দিনত মানে মৰ্টেলিটি ৰখেগে আৰু যেতিয়া আমি দানা পানী দিওঁ দানা দিয়া বাচনবিলাক সদায় পৰিপাটিকৈ থ'ব লাগে দানা দিয়া বাচনটো আমি যেতিয়া মানে তলৰ ভুচিবিলাক খোঁচৰো দানা দিয়া বাচনটো ওপৰলে ৰচিৰে টানি লওঁ টানি লোৱাৰ পাছত টানি লোৱাৰ পাছত ধুনীয়াকে ওপৰলে টানি লওঁ তাৰপাছত লাহেকে যিটো পানী ডিংকাৰ সেইটো বাহিৰলে আনি ধুনীয়াকে চাবোনেৰে ধুই পখালি ৰ'দত অকমান সময় দিব লাগে কাৰণ ৰ'দ দিব লগা কাৰণটো হৈছে তাত যাতে একো বীজাণু নালাগে আৰু যাতে এই বীজাণুৰ পৰা আমাৰ কুকুৰাবিলাকৰ একো মানে বেমাৰ নহয় দেই সেইকাৰণে মানে ধুনীয়াকে বাচনটো অকমান ৰ'দত দিব লাগে আৰু আমি মানে কুকুৰাটোক জাহা তাহা পানী খুৱাব নালাগে পানীটো ফিল্টাৰ কৰি খুৱাব লাগে আৰু প্ৰথম প্ৰথম যেতিয়া সৰু হৈ থাকে তেতিয়া আমি গৰম পানী নহ'লে চেনি পানী মানে গৰম পানীতে গুৰ বাৰু গুৰ বা চেনি দি দিব লাগে চেনি দি দিব লাগে আৰু যিটো বস্তু এতিয়া মই ভুচিটো কথা ক'লোঁ ভুচিটো খুচুৰতে মানে ধূলি ওলাই অলপ ধূলিখিনি ওলাওঁতে কি হয় মানে কুকুৰা যদি কেনেবাকে গাত লাগে অকমান দিগদাৰ আছে সেইকাৰণে মানে যাতে একো খোৱা বা বাচন বৰ্তনত নপৰে যদি এতিয়া পানীত পৰে যদি সেই ধূলিটো খাই দিলে সিহঁতৰ কাৰণে মানে ইনফেকশ্যন হ'ব ন সেইকাৰণে ধূলিটো যাতে নপৰে তাৰ কাৰণে মানে দানা পাত্ৰটো ওপৰে দাঙি দিয়া হয় ৰছী লগাই আৰু পানীবিলাক উলিয়াই বাহিৰত ধুনীয়াকে ধুই মই কৈছোঁ আৰু ৰ'দত ধুনীয়াকে অকমান সময় দি মেলি আকৌ ধুনীয়াকে খুচৰি যিটো বস্তু খুচুৰা হয় মুখত মাক্স মেলি খুচৰি আকৌ লাহেকে ষ্টেণ্ডটো পাৰিব লাগে পানী ষ্টেণ্ডটো দিব লাগে তাৰপাছত ওপৰত ধুনীয়াকে পানী ডিংকাৰবিলাক দি পালে পানী ডিংকাৰটো দিয়াৰ পাছত দিয়া লাহেকে দানাটো তললে নমাই দিয়া হয় দেই দানাটো তললে নমাই দিওঁতে লাহেকে মানে নমাই দিয়া হয় আৰু যেতিয়া আমাৰ মানে ৰাতি হয় তেতিয়া কুকুৰাবিলাকো ঠাণ্ডা লাগে ন ৰাতি হ'লে ঠাণ্ডা লাগিলে যিটো মানে পানীৰ মানে টিউবৱাল দি এনেকে চাৰিফাল ঢকা থাকে সেই চাৰিফাল মানে এনেকে যিবিলাক এতিয়া স্কিন টাইপ স্কিন টাইপ এনেকে মানে ওপৰলে দাঙি দিব লগা হয়

লোকেলেই হওক বা ব্ৰইলাৰ হওক এই চবৰে ক্ষেত্ৰত মানে আমি মানুহ মানে যোনে পোহে মানে সেই মানুহবোৰ অকমান সজাগতা হ'ব লাগিব তেতিয়াহে মানে বস্তুটো মানে ভালকে মানে ধুনীয়াকে পোহপাল দি ডাঙৰ দীঘল কৰি নিজে দুই এপইচা সাঁচিব পৰা যায় এই পইচা আছে নিজৰ ঘৰখন ভালকে পোহপাল দিবলে হ'লে বস্তুটো ভালকে প্ৰতিপালন কৰিব লাগিব তাৰ বিষয়ে জানিব লাগিব আৰু কোন সময়ত দানা পানী দিয়ে কেতিয়া ভেকচিন মাৰে এইবিলাক সকলো জানিলে মানে নিজৰ কাৰণে ভাল লগতে মানে আপুনি যিটো বস্তু পুহে সেই বস্তুটো মানে সু স্বাস্থ্য কৰা হৈ থাকিব একো বেমাৰ আজাৰ নহয় আৰু মানে যেতিয়াই যিটো ভেকচিন দিব লাগে এতিয়া লোকেলটো তিনিমাহৰ মূৰে মূৰে আমি ভেকচিন মাৰোঁ সেনেকে মানে ব্ৰইলাৰক মানে ভেকচিন মাৰিব নালাগে এইভাগে মানে দৰৱ পানী মানে দানা পানীৰ লগতে দৰৱ চৰব সেইবিলাকো মানে ভালকে আলপৈচান ধৰিব লাগিব তেতিয়াহে ব্ৰইলাৰটোৰ মানে ভালকে গ্ৰ'থটো ভাল হ'ব আৰু যাতে একো বীজাণু নহয়

সুস্বাস্থ্য হৈ ডাঙৰ হ'ব ফলত নিজৰে দুই এপইচা লাভ হ'ব ন সেই পইচা নিজৰ ঘৰ সংসাৰ পোহপাল দিয়াৰ লগতে ল'ৰা ছোৱালীয়েও পোহ পালিব পাৰিব